সাংবাদিকতাৰ নৈতিক দিশবোৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ যি গৱেষণা প্ৰতিবেদন আৰু সাৰ্বজনীনভাৱে তথ্য প্ৰচাৰ কৰাৰ ক্ষেত্ৰত বিশ্বাসযোগ্যতা সঁচাই আৰু সৎপন্থা নিশ্চিত কৰে এই নৈতিক দিশবোৰ সাংবাদিকৰদ্বাৰা অনুসৰণ কৰা হ'ব লাগে যাৰদ্বাৰা তেনেহ'লে সঁচা নিৰ্ভৰজোগ্য আৰু সঠিক তথ্য প্ৰদান নিশ্চিত হয় এটা মৌলিক নৈতিক ধাৰণা হৈছে সত্যতা সাংবাদিকৰ ওপৰত সঁচা আৰু নিখুট তথ্য প্ৰতিবেদন কৰাৰ দায়িত্ব থাকে এইটো মানে হৈছে উৎসৱোৰৰ পৰীক্ষা কৰা তথ্যৰ পূৰ্ণৰূপে সঁচা আৰু সঠিক হোৱা নিশ্চিত কৰা আৰু গুজব বা মিছা তথ্য প্ৰচাৰৰপৰা বাচি থকা সাংবাদিকৰ প্ৰতিবেদন সঠিক হ'লে জনসাধাৰণ সঠিকভাৱে পৰিচিত হ'ব পাৰে বিশেষকৈ ডিজিটেল যুগত য'ত মিছা তথ্যৰ বিস্তাৰ অতি সোনকালে হয় এখন অন্য গুৰুত্বপূৰ্ণ নৈতিক ধাৰণা হৈছে নিজ পক্ষতা আৰু নিৰপেক্ষতা সাংবাদিকৰ উচিত যে তেওঁলোকে এক পুৰণি বিষয়ৰ পৰিসৰেসকল দৃষ্টিভংগী শ্ৰৱণ কৰে কোনো পাত্ৰৰপৰা বাচি বা পক্ষপাতিত্য কৰি সংবাদৰ প্ৰতিবেদন কৰাটো জনমতক বিক্ষিপ্ত কৰি দিয়ে আৰু গণমাধ্যমৰ ওপৰত বিশ্বাসৰ অভাৱ ঘটায় সাংবাদিকৰ উচিত যাচিবলগীয়া বিষয়বোৰৰ পৰিসৰ পৰিস্ফুট কৰি সকলো দৃষ্টিভংগী সমানভাৱে উপস্থাপন কৰা স্বাধীনতা নৈতিক দিশত অন্যতম সাংবাদিকৰ উচিত কোনো ধৰণৰ দণ্ড বা স্বাৰ্থৰ বাবে নিজস্ব অগ্ৰাধিকাৰ বা পৃষ্ঠা পৰিষ্কাৰ নকৰা এক পৰিস্ফুট উদাহৰণ হৈছে উৎসৰপৰা উপহাৰ গ্ৰহণ কৰা যাৰদ্বাৰা সাংবাদিকৰ মনোযোগৰ পৰিসীমা ৰোধ কৰিব পাৰে ব্যক্তিগত সুবিধাৰপৰা পৃথক হৈছে পেচাগত দায়িত্ব পালন কৰাটো সাংবাদিকতাৰ অখণ্ডতা ৰক্ষা কৰে গোপনীয়তা অৰ্থাৎ সাংবাদিকৰ দ্বায়িত্ব থাকে গোপন তথ্যৰপৰা সুৰক্ষিত হৈ ৰোৱা যাৰদ্বাৰা জনসাধাৰণৰ জীৱন পৰিৱৰ্তন আৰু সঠিকতা ভঙাৰপৰা বাচি থকা যদিও সাংবাদিকৰ দায়িত্ব হৈছে সংবাদৰ এক জ্ঞানদায়ক পৰিসৰৰপৰা গোপন তথ্য প্ৰচাৰ কৰিবপৰা সাংবাদিকতাৰ অন্তৰ্ভুক্ত কষ্টচাৰা সজাগ থাকা কোনো প্ৰাৰম্ভিক ঘটনা বা দ্ৰস্তব্যৰ পৰা মাত্ৰ জনপ্ৰিয়তা লাভ কৰাৰ বাবে কোনো ব্যক্তিৰ পৰিসংখ্যা বা ব্যক্তিগত জীৱনৰ সংবেদনশীলতাৰপৰা ক্ষতি নহওঁক অন্তত সাংবাদিকৰ দায়িত্ব হৈছে সঁচাৰপৰা কোনো ভুলৰ বাবে উপৰিও চাৰাদ্বাৰা সঠিকৰণ কৰি পাঠকৰ সৈতে বিশ্বাসৰ সংযোগ বজাই থোৱা সংক্ষেপে নৈতিক সাংবাদিকতা হৈছে সত্যতা স্বাধীনতা গোপনীয়তা আৰু সেয়া ক্ষতি নকৰাৰ দিশত এক দৃঢ় প্ৰতিশ্ৰুতি যাৰদ্বাৰা জনতাৰ বিশ্বাস বজাই ৰাখি এক পূৰ্ণাংগ সমাজ গঢ়িবপৰা যায়